আমাৰ অসমৰ আমি সকলোৱে অসমীয়া বুলিয়েই পৰিচয় কওঁ আমাৰ অসমীয়া ভাষাৰ বাহিৰে উপভাষা বহুত আছে বড়ো চাওতাল বেংগলী নেপালী আৰু বিভিন্ন জাতি লগ লাগি আমি অসমৰ অসমীয়া হৈ আছোঁ আমাৰ ইয়াত বিভিন্ন ভাষা চলে আমাৰ অঞ্চলত আমি বসতি কৰি আছোঁ বড়ো ভাষাও আমি জানো দুই এটা শিকিছোঁ ক'ব লাগিব হয়তো আমাৰ ইয়াত মিচিং নাই মিচিং লখিমপুৰ অঞ্চলত গোগামুুখত গোগামুখত প্ৰধান তেওঁলোকৰ মানে গোগামুখতেই তেওঁলোকৰ হেৰি আছে আপোনাৰ অফিচ মিচিংসকলৰ মিচিংসকলৰ ঐনিতম বড়োসকলৰ বাগৰুম্বা আৰু চাহ জনগোষ্ঠীৰ কৰম পূজা নেপালীসকলৰ দেউচি আৰু বেংগলীসকলৰ প্ৰধান দুৰ্গা পূজা আমাৰ অসমীয়াসকলৰ একশৰণ নাম ধৰ্ম শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মটো দেখিব পোৱা হৈ আছে আৰু ৰাভা সম্প্ৰদায়ৰ লক্ষণীয়ও তেওঁলোকৰো নিজস্ব স্বকীয়

বসতি বেছি বড়োসকলৰ প্ৰধান কোকৰাঝাৰ ওদালগুৰি এনেকৈয়ে বহুত ঠাইত বড়ো মানুহবিলাক আছে তেওঁলোকৰ লগত আমি মিলি জুলি বসবাস কৰি আছোঁ আমাৰ মাজত কোনো ভেদাভেদ নাই ইজনে সিজনৰ লগত আমি পৰস্পৰে পৰস্পৰক সহায় সহযোগ কৰি চলোঁ আমাৰ মাজত এনেকৈ চলি আছোঁ আৰু এই অসম আমাৰ সঁচাকৈ বাৰেবৰণীয়া কৃষ্টি আমি উপভোগ কৰিব পাৰোঁ আমাৰ প্ৰত্যেকৰে নিজস্ব হেৰিবিলাক আমি দাঙি ধৰিব পাৰোঁ বিহুত যেনেকৈ আমাৰ বহাগ বিহুত বিভিন্ন লগ লাগি যেনে লগ লাগি আমি বিহু উদযাপন কৰোঁ বিহুটো আমি বিহু গাওঁ বড়োসকলে বাগৰুম্বা গায় গতিকে এনেকৈয়ে আমি অসমৰ কৃষ্টিবিলাক আমি ৰক্ষা কৰি আছোঁ অসম ভূপেন হাজৰিকাই কৈছে সেইকাৰণে অসম আমাৰ ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দেশৰ সূৰ্য উঠা দেশ এই অসম বৃহত্তম অসম আছিল এটা সময়ত আজি দুৰ্ভাগ্যজনক এই অসমৰ পৰা আমাৰ বহুকেইখন ষ্টেট গঠন হ'ল মেঘালয় হ'ল মিজোৰাম হ'ল অৰুণাচল হ'ল গতিকে তেওঁলোকে আমাৰ অসমৰ পৰাই মানে বেলেগ বেলেগ ৰাজ্যৰ স্বীকৃতি পায় তেওঁলোকে তেনেকৈয়ে একোখন ষ্টেট হৈ আছে গতিকে আমি চিন্তা কৰোঁ তথাপিতো আমাৰ মাজত এনাজৰীডাল আছে সৌ সিদিনা অলপতে জাগিৰ'ডত এখন মেলা হৈছিলে তাত পাহাৰৰ ভাই ভনীসকল আহিছে এই ভাব বস্তু বাহিনী আদান প্ৰদান কৰিছে মানে মামা মামী আহে তেওঁলোকে আহি পেলাই তাত পাহাৰৰ বস্তু আমাৰ ভৈয়ামত দিয়ে ভৈয়ামৰ বস্তু তেওঁলোকে কিনি লৈ যায় তেওঁলোকৰ যিবিলাক বস্তু লাগে সেইখন মেলা ডাঙাৰকৈ হৈ থাকে প্ৰত্যেক বছৰতেই হয় এইখন মেলাত আমি মাজে মাজে গৈছিলোঁ মেলাত দেওৰজা থাকে তাত তেওঁলোকৰ ৰজা ৰজাইও আহি উপস্থিত হয় গতিকে এনেকৈয়ে আমাৰ নৰ্থ কাচাৰ উত্তৰ কাছাৰ বৰাক উপত্যকা তাত বিশেষকৈ চিলেট ডিষ্ট্ৰিকৰ মানুহখিনি বসবাস কৰে লিলেটীয়া ভাইসকলৰ বাসস্থন বেছিকৈ কিন্তু আজি অসমৰ অসম বুলি তাত তেওঁলোকে নকয় তেওঁলোকে গুৱাহাটীলৈ আহিব লাগিলে মানে অসমত হা বুলি কয় অসমৰে শিলচৰ ডাঙৰ এখন প্ৰধান ঠাই নগৰ এই শিলচৰৰ মানুহখিনি যদি আহে গুৱাহাটীত ক'ত যাবা কৈ যায় বা আচাম জামো আচাম জামো এ ৰকম কৰে গতিকে অসমৰে মানুহ অসমত হা বুলি কয় এইটো দুৰ্ভাগ্যজনক কথা আমি এইবিলাক বহুতে নাজানে গতিকে ত্ৰিপুৰা অসমৰ এটা অংগ আছিলে ত্ৰিপুৰীসকল আজি বঞ্চিত হৈছে কিহৰ কাৰণে তাত বেংগলীসকলে চিলেটীয়াসকলে তেওঁলোকৰ ৰাজনীতি মাজত তেওঁলোক সোমাই গৈ তেওঁলোকে শাসন কৰি আছে

হেৰি আছে বসতি আছে সেইমতেই চলি আছে এতিয়া আমাৰ অসমত নেপালী ভাইসকল আমাৰ মাজতে মিলি জুলি চলি আছে আমি নেপালী ভাষাও ক'ব লাগে কওঁ মাজে মাজে তপকৈ ঘৰত কাঁহা চ কাঁহাপৰা আয়' তপকৈ নাম কে ছ এনেকে আমি নেপালী ভাষাত কথা পাতোঁ বড়োসকলৰ লগতো আমি কথা পাতোঁ মহা দাংবন মহানি ফ্ৰাই নুমনিম না নাম এনেকেই বড়োসকলৰ মাজতো ভাৱ আদান প্ৰদান কৰোঁ আমি তাৰপিছত আদিবাসীসকল আছে চাওতাল ভাইসকল আছে চাওতাল ভাইসকলৰ লগতো আমি ভাৱ আদান প্ৰদান কৰোঁ সুযোগমে বাং খাইদ' বাং বনোৱা এইবিলাক বড়োসকলৰ ভাষা আদিবাসীসকলৰ ভাষা এনেকৈয়ে বিভিন্নজন মিলি জুলি আমি অসম হৈ আছোঁ অসম আমাৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আজি অসমৰ মাজৰ পৰা গ'ল আগতে পুৰণা নাম আছিল নেফা নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চী নেফাক এতিয়া অৰুণাচল প্ৰদেশ কৰিছে তাতে মনপা ভাইসকলৰ বাসস্থান তেওঁলোক বুদ্ধিষ্ট ধৰ্মৰ তেওঁলোক বহুত সত্যবাদী শুদ্ধ অসমত আহি থাকে অসমৰ লগত ব্যৱসায় বাণিজ্যত তেওঁলোকে কৰি আছে এতিয়াও কৰি থাকে আৰু সাত্তিক মানুহ বুদ্ধ ধৰ্মৰ ডাঙৰ মন্দিৰ আছে বুদ্ধিষ্টসকলৰ এছিয়াৰ ভিতৰত দ্বিতীয় তাত প্ৰায় হাজাৰজন লামা ধৰ্মগুৰুৱে তাত থাকে তেওঁলোকে পূজা কৰ্ম কৰি থাকে আৰু তাৱাং যাব লাগিলে শিলাদক পাহাৰ বহুত দুৰ্গম পথ কিন্তু তথাপিতো তাত কোনো দুৰ্ঘটনা নঘটে ঈশ্বৰৰে কৃপাত মানুহখিনি সুন্দৰভাৱে অহা যোৱা পৰে এই অকোৱা পকোৱা ৰাস্তা মানে এনেকুৱা দুৰ্গম টিলাটো পাহাৰ গৈ থাকিলে গৈ থাকিলে মনত ভয় লাগি যায় ক'ত উঠিছোঁ আমি কেনে কোন জেগাত যাম আৰু তললৈ চালে দেখা যায় একেবাৰে যেন সৰু সৰু ৰছী এডাল পৰি আছে ৰাস্তাবিলাক এনেকুৱা দেখি আৰু নৰ্থ কাছাৰৰ মাইবং বজাৰ বৃহস্পতিবাৰে হয় তাত খাছিয়া বেংগলী নেপালী অসমীয়া বিহাৰী মানে বিভিন্ন নগা এনেকুৱা বাৰে বৰণীয়া মানুহবিলাক আমি দেখা পাওঁ ইমান ভাল লাগে এ আমি সঁচাকৈ আমাৰ অসম আমি বিভিন্ন জনগোষ্ঠীৰে আমাৰ অসমখন আমাৰ অসম ৰাজ্যখনত বসতি কৰা লোকসকল সাজ পোচাক প্ৰত্যেকৰে যিবিলাক তেওঁলোকৰ নিজা নিজা উৎসৱ আহে সেই উৎসৱ পৰিধান কৰে সেই উৎসৱত সেই সাজ পোচাক পৰিধান কৰি তেওঁলোকৰ অনুষ্ঠানবিলাকত বড়োসকলে বাগৰুম্বা নৃত্য আদিবচীসকলো তেওঁলৰ নিজা যে সাজ পোচাক পিন্ধে আৰু মিচিংসকলে ঐনিতম গাই বিহু এই ঐনিতম মন প্ৰাণ সকলোৰে হৰি লৈ যায় ইমান সুন্দৰ কণ্ঠ ইমান সুললিত তেওঁলোকে মিচিং ভাষাইদি বিহু গায় সকলোৰে মন মুহি দিয়ে গতিকে আমি কি ক'ম আমাৰ অসমীয়া জাতি আমি এক হৈ অসমৰ হৈ আছোঁ আমি অসমীয়া মানে অসমীয়া নামটোতেই সোমাই আছোঁ আমি আমি বিভিন্ন জনগোষ্ঠীৰে গঠিত হোৱা ৰাজ্য অসম ভাৰতবৰ্ষৰ এখন ডাঙৰ ফেমাছ ৰাজ্য হিচাপে পৰ্যটকসকলে ইয়াত আহে অসমলৈ চাবলৈ কাজিৰঙা অসম অসমৰ ভিতৰত আমাৰ ডাঙাৰ ৰাষ্ট্ৰীয়